মই ডাঙৰ গোটৰ সৈতে বহু ভ্ৰমণ কৰিছোঁ কিন্তু তথাপি এই দুহেজাৰ বিছ চনত এটা ভ্ৰমণ মোৰ জীৱনৰ ডাঙৰ অভিজ্ঞতা হ'ল অভিজ্ঞতা মানে কি আমাৰ গ্ৰুপৰ মাজতে আমি প্ৰায় ত্ৰিছজনীয়া এটা গ্ৰুপ গৈছিলোঁ গুৱাহাটীৰ পৰা আপোনাৰ বিহাৰ দেৱঘৰ তাত গৈছো ধুনীয়াকৈ গুৱাহাটীৰ পৰা বাছ আমি ৰিজাৰ্ভ কৰি গৈছোঁ তাত আমি সকলো বস্তু যোগাৰ পাতি লৈ গৈ আমি যেতিয়া বিহাৰ পালোঁ আমাৰ লক্ষ্য স্থান আছিল দেৱঘৰ নাথ নাথ দেৱঘৰ পোৱাৰ পিছত আমি আমাৰ লগত এজন এনেকুৱা মানুহ গৈছিল যিজন মানুহ মানে কি তেখেত অকৰা হোজা মানুহ একো বিশেষ নাজানে মানে মোবাইলৰ লগত আছিল মোবাইলো নাছিল তেখেতৰ কিবা কাৰণত আমাৰ গ্ৰুপৰ মাজৰ পৰা তেখেত হেৰাই গ'ল হেৰাই যাওঁতে ইফালে সিফালে কিবা চাওঁতে হেৰাল হেৰোৱাৰ পিছত আমাৰো হাহাকৰ হ'ল তেওঁক বিচাৰি বহুত জেগা বিচৰা হ'ল মোবাইল ফোন নাই লগত এতিয়া ফোন কৰিব পৰাৰো ব্যৱস্থা নাই সবফালে দুই চাৰিজনকৈ মানুহ ভগাই ভগাই বিচাৰিলোঁ বিচাৰি বিচাৰি তেখেতক নাপালোঁ আমাৰ যি দৰ্শনৰ লক্ষ্যস্থান আছিল লক্ষ্য আছিল আমাৰ সেয়াৰ পৰাও আমি মোটামুটি বিৰত হ'ব লগাৰ নিচিনাই হ'ল শেষত যাই বহু পলমত এজন পুলিচ বিষয়াৰ লগত কথা পাতি তেখেতে খবৰ দিলে যে এনেধৰণৰ এজন মানুহ অসমৰ মানুহ তেখেত এনেকৈ হেৰুৱা বুলি কৈছে কোৱাৰ পিছত তেখেতে পুলিচ অফিচাৰজনে তেখেতক গুৱাহাটীলৈ পুনৰ টিকেট কৰি তেখেতক ঘৰত পোৱাই দিছে আমি কথাটো যেতিয়া গম পাইছোঁ আমাৰ তেতিয়া মনত অলপমান সকাহ পাইছোঁ যে মানুহজন মৃত্যু হোৱা নাই আমিতো মোটামুটি তেওঁ কোনোবাই ভীৰৰ মাজত হেৰোৱা বুলি ভাবিছিলোঁ মানে মানুহ বহুত বহুত হাজাৰ হাজাৰ মানুহ লক্ষ্য লক্ষ্য মানুহ হয় তাৰ মাজত আমি ভবাই নাছিলোঁ এই মানুহজন যে আমি আকৌ ঘূৰাই পাম কিন্তু তেখেত আহি গুৱাহাটীৰ ঘৰত ঘৰৰ পৰা কাৰোবাৰ নম্বৰেদি আমাৰ মোবাইললৈ আকৌ ফোন কৰিছে যে এনেকৈ এনেকৈ মই ঘৰ পালোঁহি আহি আপোনালোক কেনে আছে তাৰপিছত আমি তেখেতৰ ল'ৰাৰ লগত কথা পাতিলোঁ কথা পতাৰ পিছত তেখেতৰ ল'ৰায়ো ক'লে যে দেউতা আহিল অহাৰ পিছত আমাৰ ভাল লাগিছে মনটো কিন্তু জীৱনত সেইটো এটা ডাঙৰ অভিজ্ঞতা হ'ল যে নজনা অকৰা হোজা মানুহৰ লগত লগত যেতিয়া এজন লৈ যোৱা হয় বা দুজনৰ লগত যোৱা হয় সেই মানুহকেইজনক মানে বহুত দৃষ্টিত ৰাখিব লগা হয় দৃষ্টিত ৰাখিব লগা হোৱাৰ কাৰণে আমিও ভবা নাছিলোঁ তেখেত তেনেকৈ আমাৰ মাজৰ পৰা আঁতৰি গুচি যাব বুলি তাৰমানে কিবা কিবা চাই আছিল কিবা হ'ল তেখেত ভীৰৰ মাজত আমাকেই আমাৰে গ্ৰুপ বুলি ভাবি বেলেগ গ্ৰুপৰ লগত গুচি যোৱাত তেখেত হেৰাব লগা হৈছিল এনেধৰণৰ এটা অভিজ্ঞতা মোৰ মানে মনত পৰি থাকে জীৱনত এতিয়া যাত্ৰা ক'ৰবালৈ কৰিব বিচাৰিলেও সেইটো কথা মনলৈ আহে হাঁহিও উঠে ভালো লাগে বেয়াও লাগে এনেকুৱা হয় এয়া জীৱনৰ অভিজ্ঞতা সেইটো এটা মোৰ ভৱিষ্যতলৈ এতিয়া যাত্ৰাত গ'লেও যাতে সেইখিনি নহয় সেইখিনি মানে আমি সজাগ হ'ব লাগিব আৰু